অঁ হেল্ল' কি কৰিছা

অঁ বাকী চব ভালেই মই আমাৰ জেঠাই ল'ৰাটো আহিছে তাৰ লগতে এনেই বহি আছোঁ এই সন্ধিয়া সময়ত যাবা নি পাঁচটা মান বজাত চুকাফা উদ্যানৰ পিনে ফুৰি আহিমগৈ এক পাক অঁ ওচৰহে অঁ অঁ অঁ এই আহোঁতে হেৰি কৰিম

অঁ অঁ ইনকমটো নোহোৱা নহয় হৈছে বাৰু দে আৰু মাহে তোমাৰ হয় চল্লিছ পঞ্চাছ হেজাৰমানকৈ ৰয়েল এনফিল্ডৰ ক্লাছিক্স থ্ৰী ফিফটি এখনকে উঠাই দিওঁ নেকি হ'ব বাৰু দিয়া আমি

অঁ অঁ